ৰন্ধাৰ কামটো মই কেৱল মহিলাৰ কাম বুলি নাভাবোঁ কিয়নো ই এটা কাম যি কাম আমি সকলোৰে মিলি অতি সহজতে কৰিব পাৰোঁ ইয়াত কোনো মহিলাৰ কাম বা পুৰুষৰ কাম বুলি উল্লেখ নাথাকে কিয়নো যি ধৰণে আমি কাম কৰোঁ যিকোনো কামেই কাম ইয়াত কোনো ল'ৰা বা ছোৱালী কৰিব লাগিব বুলি কোনো কথা বা ধৰা বন্ধা নিয়ম নাই যি থিক একেধৰণে যিকোনো এখন ঘৰ এজন ল'ৰা বা পুৰুষে সৰুৰ পৰাই ডাঙৰ হোৱালৈকে যি ধৰণে

ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে যি ধৰণে মহিলাসকলে এখন ঘৰত সম্পূৰ্ণ দায়িত্ব ৰন্ধাৰ ক্ষেত্ৰতে হওঁক বা আন কোনো ক্ষেত্ৰতে হওঁক ভালদৰে মনোযোগেৰে বা ভালদৰে পৰিপূৰ্ণভাৱে কৰিব পাৰে ঠিক একেধৰণে পুৰুষকেইজনেও ঠিক একেধৰণৰ কামবিলাক ৰন্ধা বঢ়াৰ ক্ষেত্ৰতে বা অন্য কোনো কামতে হওঁক ভালদৰে নিষ্ঠাপূৰ্ণভাৱে কৰিব পাৰে ইয়াত কোনো পুৰুষেই যে কৰিব লাগিব বুলি কোনো তেনেধৰণৰ নিয়ম নীতি নাই